হেল্ল'

কওঁকচোন কি বস্তু

কৰোঁ কৰোঁ পাব পাব পঠিয়াই দিম আছে মোৰ ল'ৰা আছে গৈ মেলি ফিটিং চিটিং কৰি আহিব পাৰিব খালি মই বস্তু ভাল হোম ডেলিভাৰী কৰিলে খালি চাৰ্জটো অলপ বেছি পৰিব

দাম আপুনি কেনেকুৱা বস্তু লয় বস্তু চাই দাম হ'ব আৰু গাড়ী ভাড়া আপোনাৰ যিমান দূৰ যায় এইটো গাড়ী ভাড়া সেইটো হিচাপত দামটো হ'ব আৰু কিমান নিব আপুনি গডৰেজটো কোৱা নাছিলে আপুনি সেইটো গডৰেজটো আপুনি কেনেকুৱা বা গডৰেজ লয় আপুনি আহিবচোন বস্তুটো চাই দামটো কম হ'ব বাৰু কেনেকুৱা লাগে আপোনাক কি চাইজৰ লাগে আপোনাৰ অনিডা আছে ফিলিপছ আছে আছে মেম আপুনি ইঞ্চি চিষ্টেম বাইদেউ এইটো টিভিটো দাম আপোনাৰ দচ হাজাৰৰ পৰা ষ্টাৰ্ট আছে ঠিক আছে বাৰু